হয় আপোনাৰ প্ৰশ্নটো খুব অৰ্থৱহ প্ৰশ্ন এটি সমাজপ্ৰিয় মানুহৰ বাবে আৰু সমাজপ্ৰিয় মানুহৰ এই সমাজ সমাজত জনাৰণ্যত জনাৰণ্য বুলিয়েই কৈছোঁ তাত ছাত্ৰ হৈছে সমাজৰ মূল ভেঁটি মূল আপোনাৰ কি বুলি কয় মূল চাবি কাঠি মূল মাপ কাঠি সমাজখনৰ উন্নতি ছাত্ৰৰ ছাত্ৰ পাৰদৰ্শিতাৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়া সমাজৰ উন্নতি সাধন কৰাৰ বাবে সম্ভৱপৰ সকলো দিশতে ছাত্ৰ ছাত্ৰী হওক কাম কৰি সমাজসেৱা কৰিব লাগে মোৰ মতে শিক্ষা জীৱনৰ বন্তি আমাৰ দেশৰ বহুত লোকে এতিয়াও শিক্ষাৰ পোহৰ পোৱাই নাই তাৰ ফলত তেওঁলোকে জীৱন দুখময় হৈ আছে ছাত্ৰ ছাত্ৰীসকলে সমাজত শিক্ষা বিস্তাৰ কৰাৰ বাবে চেষ্টা কৰিব লাগে তেওঁলোকে দীঘলীয়া বন্ধ বা আন আজৰি সময়ত সেই কাৰ্য কৰা উচিত এতিয়া চৰকাৰে নিৰক্ষৰতা দূৰীকৰণৰ বাবে অভিযান চলাইছে সেইটো ঠিকেই এই অৰ্থে গাঁৱে ভূঞে নৈশ বিদ্যালয় আদি স্থাপনো কৰিছে য'ত এই অভিযানত ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয় অংশগ্ৰহণ কৰা উচিত এতিয়া চৰকাৰে নিজে মাতি নিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলে নিজে তেওঁলোকে আগ ভাগ লোৱাটো উচিত তাত নিজৰো নিজৰ লগতে সমাজখনৰো উপকাৰীতা সাধন হয় পুথিভঁৰাল শিক্ষাৰ প্ৰচাৰো এটা প্ৰধান আহিলা ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ অঞ্চলত পুথিভঁৰাল স্থাপন কৰি সেইবিলাকত জনসাধাৰণৰ সুবিধাৰ কাৰণে আৱশ্যকীয় কিতাপ বাতৰি কাকত আদি ৰাখিব লাগে আৰু সেইবিলাক যাতে মানুহে নিজে পঢ়ি নিজ মানে ঘৰলৈ লৈ যাই পঢ়ি তাৰ বাবে উদ্গনি দিব লাগে মাজে সময়ে সভা সমিতি পাতি তাত দেশ বিদেশৰ বা বাতৰি ৰাজনীতি সমাজতে আ আদিৰ কথা আলোচনা কৰিব লাগে এই কাৰ্য্যই মানুহৰ মনৰ কু সংস্কাৰ দূৰ কৰি মন বহল কৰে আৰু উদাৰো কৰে মানুহৰ মনত সজাগতা আহে গাঁও ভূঁইত অপৰিষ্কাৰ নাদ পুখুৰী আদি পৰিষ্কাৰ কৰা বেমাৰ আজাৰ বিয়পিব নোৱাৰাৰ বাবে চেষ্টা কৰা এইবোৰ ছাত্ৰ ছাত্ৰীক এইবোৰত কামত মানে ছাত্ৰ ছাত্ৰীসকলে আত্মনিয়োগ কৰি জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যত্ন ল'ব পাৰে আমাৰ দেশত বহুত ঠাইত এতিয়াও বাট পথৰ সুবিধা হোৱা নাই তেনে ঠাইত আলি পদূলি সৰু সুৰা দলং আদি নিৰ্মাণৰ বাবে ছাত্ৰসকল আগবাঢ়ি যাব লাগে নিজৰ অঞ্চলৰ কোনো লোকৰ বেমাৰ আজাৰ বা আন কিবা বিপদ আপদ হ'লে তাৰ বাবে তেওঁলোকক ৰক্ষা কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে সাধ্যানুসাৰে যত্ন কৰা উচিত বৰ্তমান যুগততো হৈছে সমবায়ৰ যুগ সমবায়ে স সমাজত ঐক্য আৰু শান্তি বৃদ্ধি কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল মিলিত হৈ নিজৰ নিজৰ অঞ্চলত ফুল ফল মূল শাক পাচলি আদিৰ বাগিচা কৰি ৰাইজক আৰ্হি দেখুৱাব লাগে ৰাইজসকল ৰাইজক স্বাৱলম্বী হোৱাৰ উদাহৰণ দেখাব লাগে ৰাইজ যাতে স্বাৱলম্বী হয় ভাল মানুহে উপকাৰীৰ উপকাৰ উপকাৰ নাপাহৰে ভাল মানুহে উপকাৰীৰ উপকাৰ নাপাহৰে এইষাৰ অসমীয়া কথা আছে ছাত্ৰ ছাত্ৰী সমাজত কল্যাণমূলক কাম কৰাৰ বাবে সমাজৰ অনেক উপকাৰ হয় সমাজ সেৱা এটি পৱিত্ৰ কাম কাম সম্পাদন কৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ সেৱাৰ মনোভাৱ গঢ়ি উঠে আৰু সুবিধা পালেই আনক সেৱা কৰাৰ প্ৰবৃত্তি তেওঁলোকে লাভ কৰে এইদৰেই ছাত্ৰ ছাত্ৰীৰ মন বহল হয় তেওঁলোকৰ মাজত একতাৰ সৃষ্টি হয় যিয়ে দেশ এখনক আগুৱাই লৈ যাব পাৰে ছাত্ৰ ছাত্ৰীসকলে পাৰিশ্ৰামিক গ্ৰহণ নকৰে তাৰ ফলত কম খৰচতে কিছুমান কাম কৰাটো সম্ভৱপৰ হয় আৰু মূলতঃ দেশ এখনৰ চাবলৈ গ'লে মূল চালিকা শক্তিয়েই হৈছে ছাত্ৰ ছাত্ৰীসকল এইখিনিয়েই মোৰ ক'বলগীয়া আছিলে